হয় ডেকা ইলেক্ট্ৰনিক্ছ হয়নে হয় হয় মই আপোনাৰ তিনদিনমান আগত আপোনাৰ তাৰ পৰা ম'বাইল এটা লৈছিলোঁ ৰিয়েলমি নাইন মানে ম'বাইলটোত অলপমান প্ৰব্লেম পাইছোঁ তিনিদিন হিচাপতে মানে অলপ ধৰি লওক আপোনাৰ চাৰ্জাৰটোৰো মানে ইমান টাইম মানে ধৰি লওক চাৰ্জ চাৰ্জিঙত ইমান টাইম লাগে ডেন আপোনাৰ ধৰি লওক ম'বাইলটো ধৰি লওক মই যদি বিছ মিনিট আধা ঘণ্টামান অলপমান কণ্টিনিউৱাচলি চলাওঁ তেতিয়াহ'লে পটককৈ গৰম হৈ যায় মানে ইমান দাম দি ল'লো কিন্তু ইমান সোনকালে এনেকুৱা প্ৰব্লেম দেখাইছে যে নাই নাই মই মোৰ চাৰ্জাৰ দিয়ে চাৰ্জ দিছিলোঁ মোৰ ম'বাইলৰ চাৰ্জাৰ দি অঁ মোৰ পূৰা ঠিকে আছে কাৰণ বাকী ধৰি লওক মোৰ পৰিয়ালৰ বাকী ম'বাইলবিলাক ঠিকে চলি আছে ধৰি লওক সেইবিলাকতো পুৰণাও ম'বাইল তো সেইবিলাকৰ ঠিকে চাৰ্জিং তাৰ্জিং বাকী আৰু বেলেগ অসুবিধা নাই খালী এইটোত কিমান দিনমান লাগিব মানে কিমান কেতিয়া মানে মই যোৱা ভাল হ'ব আপোনাৰ তালৈ হয় নেকি অলপমান মানে মানে সোনকাল নহয় নেকি মানে মোৰ ধৰি লওক এটায়ে এতিয়া বৰ্তমান ম'বাইল আছে মানে লোৱাৰ পিছত মানে পুৰণাটো মই বেলেগক দি দিছিলোঁ গতিকে মানে মানে সোনকাল নহ'ব নেকি বেছি হয় নেকি দিয়ক বাৰু তেতিয়াহ'লে মই কালি দুপৰীয়ামানে গৈ আছোঁ